শেহতীয়াকে আমাৰ ইয়াত আমি চুকাফা দিৱস

এই উৎসৱটি আমাৰ যি চুকাফা আহোমসকলে ছশ বছৰ ৰাজত্ব কৰিছিলে তাৰ ভিতৰত আমাৰ যি চুকাফা আছিল সেই তেওঁক লৈ আমি যি উৎসৱ উদযাপন কৰোঁ চুকাফা দিৱস ইয়াকেদি অসম দিৱস হিচাপে পালন কৰা হয় ইয়াত আমি এই উৎসৱটোৱে আমি আমাৰ আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি সোণাৰী ভাগৱতী প্ৰসাদ উচ্চ মাধ্যম বিদ্যালয়ৰ খেলপথাৰত আমি চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ ঊনত্ৰিছ ত্ৰিছ এক দুই এই চাৰিদিনে আমি এই উৎসৱটি তাত উদযাপন কৰিছোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিলে বহুতো গণ্য মান্য ব্যক্তি এই উৎসৱটিলৈ আমন্ত্ৰণ জনোৱা হৈছিলে বুদ্ধিজীৱী সাংস্কৃতিক ব্যক্তি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছিলে আৰু ইয়াত বাৰেৰহণীয়া এটা সাংস্কৃতিক সাংস্কৃতিক সম সমাৰোহ অনুষ্ঠিত হৈছিলে আৰু এই অনুষ্ঠানত আমাৰ প্ৰথম দিনা আছিলে আপোনাৰ খাদ্য মেলা বাণিজ্য মেলা এই মেলাসমূহৰ পিছতে আমাৰ তাত আছিলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান গধূলিলৈ চাৰিদিনীয়াকৈ আমি সুন্দৰভাৱে অনুষ্ঠান উদযাপন কৰিছোঁ আৰু শেষৰ দিনা আমাৰ তাতে এখন মুকলি সভা আছিলে যিখন মুকলি সভা সভাত অসমৰ

ৰাজদ্বীপ বাইলুং আহিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য আহিছিলে আৰু ইয়াতে এই মুকলি সভাতে আমি চুকাফা বঁটা প্ৰদান কৰিছিলোঁ সেই বঁটা পাবলৈ সক্ষম হৈছিলে টাই সাহিত্যৰ লগত জড়িত ব্যক্তি পুষ্প গগৈদেৱে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিলে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল এই মুকলি সভাত উপস্থিত আছিলে আৰু ৰাতি সাংস্কৃতিক সন্ধিয়াত আমাৰ সকলোৰে পৰিচিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছিলে সুন্দৰভাৱে চাৰিদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ দুই ডিচেম্বৰ চুকাফা দিৱসটি আমি সোণাৰীত অনুষ্ঠিত কৰিছোঁ আমাৰ ইয়াতে বিভিন্ন জেগাত এই অনুষ্ঠানটো উদযাপন কৰিছে